হেল্ল' অঁ অঁ ভালেই হ'ব দিয়া কিমান টাইমত ওলাবা অঁ অঁ অঁ দেৰিকৈ আন্ধাৰ হয় গৈ ভাল লাগিব অঁ অঁ কৰিবা দিয়া মই ৰেডী হৈ থাকিম বাৰু অঁ হ'ব দিয়া